অ কেনে পিছে খবৰ পাতি

মই আছোঁ এনেই অলপ অ' ডিম্পু ইউটিউবাৰ নেকি অ' ইয়াৰ চাই থাকোঁ মই ভিডিঅ' মাজে মাজে অ অ অ ভাল লাগে এই হেৰি এই ডিম্পুৰ চাই আছোঁ চাই আছোঁ চাই আছোঁ ইয়াৰ ই নতুন এখন গাড়ী ল'লে নহয় আছে সি নতুন এখন লৈছে কিন্তু আগতে ইয়াৰ এখন থাৰ আছিল সেইখন কিন্তু সি বেচি দিলে থাৰখনত ইয়াৰ অ অ মানে সি আৰু থাৰখনত মানে জিমনিখনৰ অলপ বাজেটটো কম থাৰখনতকৈ থাৰখনৰ আছিল ইয়াৰ মানে কি সেইখন মানে সি বেছি কমফৰ্টেবুল নহয় বোলে সেইখনত সি নিজে এটা ভিডিঅ'ত কৈছিল তাৰমানে অ এই থাৰখন লৈ তাৰমানে সি জিমনিখন ল'লে

হয় হয় অ

অ হয় অ অ অ অ এইটো ভিডিঅ' মই পোৱা নাই বাৰু মই চোৱাই নাই বাৰ্ডে ভিডিঅ'টো এনেই চাবচক্ৰাইব কৰা আছে নে ইয়াৰ চেনেলটো অ মইও কৰি থোৱা আছে অ যাব পাৰে চাব লাগিব সেইটো বাকী ঠিকে আছেই

বৰ মানে ইও বহুত ফেমাচ হ'ল সৰুৰ পৰা তাৰমানে ভিডিঅ' কৰি কৰি অলপৰ পৰা বহুত ডাঙৰ হ'ল অ অ অ

বাৰু